আমাৰ অঞ্চলত বহুত বিভিন্ন ধৰণৰ খেতি কৰা হয় ধান খেতি সৰিয়হৰ খেতি মাটিমাহ খেতি তিলৰ খেতি ঘেঁহু খেতি সকলো ধৰণৰ শস্য কৰা খেতি কৰা হয় বিভিন্ন ধৰণৰ আৰু এনে খেতি কৰা হয় শাক পাচলি খেতি শাক পাচলি খেতি লাই লফা পালেং মৰিচা আৰু দাংবডি তিতা কেৰেলা ভেন্দি এইবিলাক কৰা হয় যেতিয়া বানপানী আহে তেতিয়া আমাৰ খেতিবিলাক মৰি যায় মৰি যোৱাৰ লগে লগে আমাৰ এই খেতিয়কবিলাকে গালে মূৰে হাত দি বহিবলগীয়া হয় আমাৰ বজাৰলৈ বস্তু নিবলগীয়া বজাৰত বিক্ৰী কৰিবলগীয়া বস্তুবিলাক যোগাৰ নাথাকে গছবিলাক মৰি যায় তাৰ কাৰণে বানপানী হোৱাৰ সময়ত মথাউৰিও ভেটিবৰ কাৰণে কিবা ব্যৱস্থা ল'ব লাগে নহ'লে আমাৰ খেতিয়কে খেতি দিনতো ধান খেতি বানপানী হোৱাৰ লগে লগে খেতিবিলাক নষ্ট হৈ যায় নষ্ট হোৱাৰ লগে লগে কৃষকবিলাকে বহুত কষ্টকে চলিবলগীয়া হয় আমিও বজাৰত চবজি বা ধান চান বিক্ৰী কৰিবলৈ নোৱাৰোঁ তাৰ কাৰণে এই বানপানী হওঁতে মথাউৰি ভেটিবৰ কাৰণে চেষ্টা চলাব লাগে চবেই